মোৰ স্মৰণীয় মটৰচাইকেলৰ ভ্ৰমণটো হৈছিলে টাৱাঙলৈ কৰা যাত্ৰাটো এইটো মই দুহেজাৰ চৌব্বিছ চনৰ এপ্ৰিল মাহত কৰিছিলোঁ মই মোৰ ছয়জন বন্ধুৰ সৈতে গৈছিলোঁ তাত মটৰচাইকেল লৈ আমি প্ৰথমতে ওদালগুৰিৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ এতিয়া ভৈৰৱকুণ্ড হৈ মনোমোহা দৃশ্যবোৰ উপভোগ কৰি আমি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিলোঁ তাত প্ৰৱেশ কৰা সময়ত প্ৰৱেশৰ নথি পত্ৰসমূহ পূৰণ কৰি আমি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিলোঁ পাহাৰৰ সেই মনোমোহা দৃশ্য উপভোগ কৰি আমি গৈ আছিলোঁ বহুতো জেগাত আমি মটৰচাইকেলৰ পৰা উতৰি অকণমান সময় শান্ত পৰিৱেশটো উপভোগ কৰি আছিলোঁ তেনেকৈ গৈ গৈ আমি দিৰাং পাওঁতে ৰাতি হৈ গৈছিলে এইটো মটৰচাইকেল চলোৱাতে বহুত দুঃসাহসিক কাম বুলি মই ভাবোঁ এনেকৈ ঠাণ্ডা বতাহ মই কেতিয়াও অনুভৱ কৰা নাছিলোঁ ব'মদিলা পাৰ হৈ অকণমান দূৰত মেঘেৰে গোটেই ৰাস্তাটো আৱৰি ধৰিছিলে তাত এক দুই মিটাৰ পৰ্যন্ত একো দেখা পোৱা নগৈছিলে তেনেকৈ আমি মটৰচাইকেল চলাই চলাই দিৰাং পাইছিলোঁ সেইদিনাখন আন্ধাৰ হোৱাৰ পিছত আমি দিৰাং গৈ পাইছিলোঁ তেতিয়া তাত ৰাতি থাকি আমি পিছদিনা ৰাতিপুৱা টাৱাঙলৈ যাত্ৰা কৰিছিলোঁ দিৰাঙৰ পৰা প্ৰত্যেক দৃশ্য উপভোগ কৰি টাৱাঙলৈ গৈ পাওঁতে পাওঁতে সেইদিনাখনো আমাৰ ৰাতিয়ে হৈছিলে পিছদিনা আমি ভাবিলোঁ মাধুৰি লে'কলৈ যাবলৈ তেতিয়া আমি সকলোৱে ৰাতিপুৱা মটৰচাইকেল ওলাই মধুৰি লে'কলৈ যাত্ৰা কৰিলো তাত গোটেই ৰাস্তা বৰফেৰে আৱৰি ধৰা আছিল মটৰচাইকেলৰ চকাবোৰ পিছলি পিছলি গৈ আছিলে তে তেনেকুৱা পাহাৰীয়া ৰাস্তাত আৰু বৰফ পৰি আছে তেনেকৈ ইমান সাহস নহ'লে আমাৰ মটৰচাইকেল চলোৱাত সেইকাৰণে আমি সকলোৱে আলোচনা কৰি তাৰ পৰা উভতি আহিলোঁ সেইদিনাখন টাৱাঙৰ দৃশ্যবোৰ উপভোগ কৰি আমি দি দিৰাঙলৈ যাত্ৰা কৰিলোঁ দিৰাঙত সেইদিনাখন আমি ৰাতি থাকি পিছদিনা আমি আমাৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ সেইদিনাখন আমি ভালুকপুং হৈ তেজপুৰ হৈ আহিছিলোঁ এতিয়া ভালুকপুঙৰ পিকনিক স্পটত অকণমান সময়ে আমি জিৰণি লৈ ওদালগুৰি পাইছিলোঁ এইটোৱে মোৰ বৰ্তমানলৈকে সকলোতকৈ মনোমোহা সস্মৰণীয় ভ্ৰমণ আছিলে